হেল্ল' অঁ নবৌ কি কৰিছে

অঁ অঁ ভাল ভাল খালো খালো এই খাই পিনি বাচনকেইটা ধুই আহিছোঁ তাৰপিছত মই ফোন এটা কৰোঁচোন এতিয়া বহুত দিন দেখাও নাই পিনে আহাও নাই নেকি আপুনি অঁ অঁ অঁ ৱাৰ্ড মেম্বাৰকলৈ আপোনাৰ হেৰি বিধায়কৰ ওচৰলৈ যাব লাগিব

অঁ বিধায়িকা বাইদেউ থাকে নে নাথাকে আকৌ কেতিয়া থাকে সেইটো খবৰটো ফাৰ্ষ্ট লৈ ল'ব লাগিব বাইদেউ মিটিংবোৰো থাকে ন অঁ অঁ তেন্তে যাব পৰা হ'ব বাৰু কোনোবা এদিন তাকেহে এতিয়া নামঘৰত যদি ভাওনা চাওনাখিনি পাবহিয়ে পায় অঁ অঁ

অঁ অঁ অঁ অঁ ধৰিব ধৰিব ভালকে কথাটো ক'ব বুজাই মেলি মানে পাতি কথাটো আলোচনা কৰি বাইদেউক যদি ভালকৈ কোৱা হয় তেতিয়া মানে বুজি পাব অঁ

হয় হয় তাকে বাকী বিহু যা যোগাৰ কৰা হৈছে অঁ অঁ অঁ অঁ তাকে ময়ো এতিয়ালেকে নাই তেনেকে মই এতিয়ালৈকে কৰা নাই কৰিম বুলি ভাবিছোঁহে পায়

অঁ অঁ অঁ অঁ সেইটো হয় বাৰু নহয় যিমান পাৰোঁ এই এক তাৰিখৰ ভিতৰতে যোৱাটো চিন্তা কৰিব লাগে মানে এক তাৰিখৰ হেৰিতে মানে প্ৰথমে প্ৰথমেই যাব লাগিব আৰু অঁ সেইটোৱে আকৌ

তাকে তাৰপিছতে বাকী ছোৱালীহঁত আছে ঘৰতে অঁ অঁ অঁ কিবা কামত অঁ অঁ তাৰপিছত দাদাহঁত আছে ঘৰতে অঁ কমপ্লিট হ'ল অঁ তাৰ এতিয়াাহ এইবোৰে একজামবোৰহে দি আছে দেই অঁ অঁ তাৰপিছত ইণ্টাৰভিউ দি আছে তাকে ফিল্ডত দৌৰিবলৈ যাওঁতে এনেইে আপোনালোকৰ ছোৱালীকো কেতিয়াবা লগ পায় বাৰু

হয় ব্যস্ততাৰ মাজতেই গুচি যায় অ' তাকে অঁ তাৰপৰা বাকী ছোৱালী বাৰ্থ ডে'ও পালেহিয়েই নহয় আপোনালোকৰ অঁ অঁ তাকেহে হা

দহ তাৰিখলে নাথাকোগে মানে আৰু হা হা ছোৱালীৰ ত্ৰিছ তাৰিখে নেকি বাৰ্থ ডে অঁ অঁ তেন্তে হেৰি অঁ তেন্তে বাৰ্থ ডে অঁ চাওঁচোন তেন্তে বাৰ্থ ডে যাব লাগিব যাব লাগিব তেন্তে বাৰু দেই ভালে কুশলে থাকিলে নিশ্চয় যাম তাকে তাকে এহেঁত কিজনৰ বাৰু টাইমটো মিলাই বাৰু সুধি মেলি লওঁ তাকে ফোন এটা কৰি এতিয়া সুধি ল'লেহে হ'ব নহ'লে নো কেনেকে গ'ম পাম বোলো

সেইটো হয়

অঁ অঁ অঁ অঁ অঁ তেওঁলোক কেইজনক ক'লে ভাল হ'ব কথাটো